হয় দাদা আপুনি গৌৰেশ্বৰৰ পৰা আহিবলৈ হ'লে এটা কাম কৰিব কি তাত ৰাতিপুৱা ছয়টামানত তেনেকুৱা বাছ থাকে ছয়টামানত ধুনীয়াছে বাছত উঠি ল'লে হ'ল তাৰ পৰা ভাড়াটো ইমান সঠিককে নাজানো তথাপিও কিবা এটা ল'ব ভালেই আপোনাৰ জালুকবাৰীলৈ আহিলেই হ'ল বাছৰ বাছত বাছত জালুকবাৰী আহি পালে আপুনি এক কাম কৰিব তাতে বহুতো অপচন আছে এনেকুৱা ধৰি লওক আপুনি অ'লা আহিব বিচাৰিলে আহিব পাৰে ওবেৰ এনেকুৱা নাইবা লাইন গাড়ী আছে বাছত তেনেকুৱা যিকোনো আপুনি অপচন এটা লৈ গুচি আহি যাব পাৰিব ধুনীয়া ছে আপুনি এক কাম কৰিব জালুকবাৰীৰ যদিহে বাছত আহে তেনেহলে একদম গুৱাহাটী ক্লাবলৈ আহিব গুৱাহাটী ক্লাবলৈ আহিলে হ'ল গুৱাহাটী ক্লাবৰ পৰা আপুনি এক কাম কৰিব গুৱাহাটী ক্লাবৰ পৰা আপুনি এক কাম কৰিব তাত নামি নাৰেঙ্গীৰ কাৰণে সেইখিনিৰ পৰা বাছ আপোনাৰ আছে নহ'লেবা এনেকুৱা অপচন আছে বহুতো আপুনি কিহত আহে সেইটো আপোনাৰ কথা আপুনি এক কাম কৰিব যিহেতু বাছতে আহিব ন তাত একেবাৰে বাছৰ লাইন গাড়ীতে উঠিব বাছত উঠি আপুনি গুৱাহাটী ক্লাবলৈ অহাৰ পিছত তাতে আপোনাৰ নাৰেঙ্গীলৈ নাৰেঙ্গীৰ কাৰণে বাছ নহ'লেবা এনেকুৱা মেজিক ছেজিক তেনেকুৱা আছে ব্যৱস্থা আপুনি তাৰপৰা নাৰেঙ্গীলৈ গুচি আহিলেই হ'ল আপোনাৰ খুব বেছি আধা ঘন্টামানৰ ৰাস্তা হ'ব ছাগে আপুনি নাৰেঙ্গীত আহি এটা কাম কৰিব মোক এটা ফোন কৰি ল'ব তথাপিও বাছত তাৰপৰা বাছো আছে আপোনাৰ মেজিক পাব এই দুটাই অপচন আছে সেইখিনিৰ পৰা যিহেতু আমাৰ এৰিয়াত এনেকুৱা অ'লা চ'লা অলা ওবেৰৰ এনেকুৱা সুবিধা নাই ত' আপুনি মেজিকত আহিলে বেছি সুবিধা হ'ব আমাৰ চন্দ্ৰপুৰলৈ আপোনাৰ ত্ৰিছ টকা এটা ভাড়া হয় আপুনি নাৰেঙ্গীলৈ আহি তাত মেজিকত উঠি ক'লেই হ'ল কি চন্দ্ৰপুৰৰ চন্দ্ৰপুৰত থানা বজাৰত ৰখাই দিলে হ'ল আপোনাক ড্ৰাইভাৰজনে ৰখাই দিব তাৰপৰা আপুনি যেতিয়া থানা বজাৰত আহি পায় তেনেহ'লে তাৰপৰা টমটম এখন ধৰি তাত ক'লেই হ'ল কি এনেকুৱা ঠাকুৰকুছীৰ খামৰেঙা বিলত যাব লাগে সিহঁতে অলৰেদি গম পাই যাব দিয়ক আপুনি খালী তেওঁলোকক ক'লেই হ'ল তাৰপৰা আপোনাৰ চল্লিশ টকা এটা ভাড়া ল'ব আমাৰ ইয়ালৈ আপুনি আহিলে মোক তাৰপৰা যদি আহি পায় বেছি টাইম নালাগে আপোনাৰ টমটমৰ পৰা পোন্ধৰ মিনিটৰ ৰাস্তা হয় আপুনি তালৈ আহি মোক এটা ফোন কৰিব মই ইয়াতে খামৰেঙা বিলৰ সঞ্জয় ইংতি ধাবাত তাতে আছোঁ বৰ্তমান আপুনি আমাৰছে আহক মই মই আপোনাক ইয়াতে মিট কৰিম কিবা অসুবিধা হ'লে আপুনি ফোন কৰিব মোক